যোগাসনৰ প্ৰথমতে যিটো সূৰ্য প্ৰণাম কৰা হয় সেই সূৰ্য প্ৰণামত মনটো একদম ধীৰে ধীৰে সূৰ্য দেৱতাৰ পৰা প্ৰাকৃতিক দৃশ্যলৈ চকুকেইটা মুদি আমি ক'ত আছোঁ এনেদৰে মানে যিটো প্ৰাকৃতিক পৰিৱেশ অনুভৱ কৰিব পাৰি সেইটো মানুহৰ মনটো মগজুটো খুব শান্ত হৈ পৰে আৰু খুব ধ্যানত থকা হয় গতিকে মনটো ৰাতিপুৱাই মানে খুব পবিত্ৰ খুব ভাল লাগে সূৰ্য প্ৰণামত আৰু উপস্থিত হোৱাত সহায় কৰিব পাৰে মানে সেইখিনি কৰিবলৈ পুৱাই মানুহ যেতিয়া ওলাই যায় যোগা যোগাসনখিনি কৰিবলে যেতিয়া লোৱা হয় পুৱাই সূৰ্যটো ওলোৱা সময়ত সেই উপস্থিতি মানে খুব ভাল লাগে মানে খুব আমাৰ শৰীৰৰ কাৰণেও সহায় হয় বুলি ভাবোঁ আৰু মগজুৰ কাৰণেও বহুত সহায় হয় বুলি ভাবোঁ মগজটো বহুত ঠাণ্ডা হয় সেই যোগাসনখিনি কৰিবলৈ পায় ভাল লাগে